বিয়াৰ দৰে ডাঙৰ অনুষ্ঠান এটাৰ কাৰণে পানীৰ যথেষ্ট পৰিমাণৰ আমাক দৰকাৰ হয় যিহেতু বিয়া এখন পাতিবলৈ হ'লে বহুত দিনৰ পৰাই ঘৰত আলহী দুলহী আদি কৰি বহুত মানুহ গোট খায় বা খবৰ খাতি লোৱাৰ এনেকৈ কৰি বহুত মানুহ আৰু মানুহ যেতিয়া বেছি হয় কোনো এখন ঘৰত তেতিয়া তাৰ ব্যৱহাৰ পানীৰ ব্যৱহাৰটোও যথেষ্ট পৰিমাণে বাঢ়ি যায় সেই গতিকে আমি সাধাৰণতে আমি ঘৰৰ মানুহখিনিৰ বাবেতো যিহেতুকে আমি ছিনটেক্স ব্যৱহাৰ কৰোঁৱেই এতিয়া বিয়া এখন বুলি ক'লে ক'ম অতি কমেও আপোনাৰ পাঁচ ছদিন আগৰ পৰাই বা এসপ্তাহৰ আগৰ পৰাই যথেষ্ট মানুহৰ ভিৰ হয় আৰু সেই গতিকে আমাক পানীৰ বহুত ব্যৱহাৰো হয় গা ধুৱাকে আদি কৰি খোৱাৰ বাবে লাগে বিভিন্ন ধৰণৰ বাচন বিভিন্ন ধৰণৰ কামৰ বাবে আমি পানীৰ ব্যৱহাৰটোৱেই বেছিকৈ হয় তাৰপিছত আমি কি কৰোঁ সেইটো কাৰণে পানী আমি গোটাই ৰাখোঁ ছিনটেক্স ব্যৱহাৰ কৰোঁ ডাঙৰ ডাঙৰ ছিনটেক্স ব্যৱহাৰ কৰা হয় আৰু তাৰোপৰি মটৰৰ ডাঙৰ মটৰ ব্যৱহাৰ কৰোঁ যাতে পানী সৰহকৈ উঠা উঠাব পাৰোঁ আৰু বিয়াৰ দিনাখন সেইখিনি পানী ব্যৱহাৰৰ কাৰণে মানুহখিনিক যিমান পানী লাগে সিমান ওলোৱা হয় তাৰ উপৰি আকৌ যিহেতুকে আমি মানুহকতো পৰিষ্কাৰ পানীয়েই খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হয় সেইটো কাৰণে আমি বজাৰৰ পৰা বা চৰকাৰীভাৱে যিটো পানীৰ যোগান ব্যৱস্থা থাকে তো সেই ছাপ্লাইৰ পানী এই পানী আমি ব্যৱস্থা কৰোঁ বিছলেৰি ৱাটাৰ আমি ব্যৱহাৰ কৰোঁ এই ধৰণৰকৈয়ে আমি পানীৰ কাৰণে ব্যৱস্থা কৰোঁ